হয় আমাৰ পৰম্পৰাগত যিসমূহ খেলা ধূলা আছিলে গতিকে সেই পৰম্পৰাগত খেলা ধূলাসমূহ সংৰক্ষণ কৰিবলৈ হ'লে প্ৰথমতে আমি সেই খেলসমূহ অনুশীলনৰ প্ৰয়োজন প্ৰয়োজন মোৰ মতে মই ভাবোঁ কিয়নো সেই খেলসমূহ আমি অনুশীলন কৰিলে আমাৰ অহা প্ৰজন্মই দেখিব আৰু তেওঁলোকৰ খেলিবলৈয়ো সুবিধা হ'ব তেওঁলোকে সেই খেলসমূহ আকৌ আগুৱাই লৈ যাবলৈ সিহঁতি এই মাধ্যমৰ জৰিয়তে তেওঁলোকৰ সুবিধা হ'ব গতিকে আমি আমাৰ পৰম্পৰাগত যিসমূহ খেল আছে সেইখিনি আমি সংৰক্ষণ কৰিবলৈ হ'লে আমি প্ৰথমতে অনুশীলন কৰাটো মোৰ মতে মই প্ৰয়োজন বুলি ভাবোঁ